অঁ আপুনি ইচেন পোনাৰাম গোহাঁই হয়নে এই মোৰ মানে পানী মটৰটো বেয়া হ'ল নহয় এই আপুনি বাৰু এইটো কিবা বনাই দিব পাৰিবহি নেকি এই মই বগীজনৰ পৰা কৈছোঁ গোলাগাটৰ

হয় নেকি অঁ আজি নহ'ব ন কোনদিনাখন পাৰিব বাৰু হয় নেকি বাৰু ঠিক আছে হেৰি নহয় কিবা দাম কিমান ল'ব কি কথা আচ্ছা অ' এনেই অঁ আচ্ছা ঠিক আছে আপুনি আহিব তেন্তে আচ্ছা আচ্ছা বাৰু ঠিক আছে মই অঁ ঠিক আছে হ'ব দিয়ক ঠিক আছে ঠিক আছে হয় হয় ঠিক আছে ঠিক আছে